মোৰ প্ৰিয় খাদ্য হ'ল ভাত আৰু আৰু মোৰ সেউজীয়া শাক পাচলি যেনে হেৰি শাক পাচলি পথৰুৱা মানিমুনি আৰু ভেদাইলতা আৰু ইফালে এনেকুৱা শাকবিধক মই ভালপাওঁ দালি মুঠি দালিটো মই নিজেও বেয়ায়ে পাওঁ আৰু বইল হ'লে দালি বইল হ'লে বেছি ভাল লাগে বইল দালিটোৱে মই ভালপাওঁ আৰু গাখীৰ ভালপাওঁ ভাত খোৱা পিছত আহাৰ ভাত খোৱা পিছত যদি আমি গাখীৰ অকণমান খাবলৈ পাওঁ আমাৰ ভাল লাগি যায় পেটৰ কাৰণেও ভাল আৰু দৈ আৰু মোৰ খাদ্য কাৰণেও প্ৰিয় খাদ্য হয় দৈটো ভালপাওঁ এনেকৈ এতিয়া আমি সকামে নিকামে গ'লেও আমি ধৰক এক্সট্ৰাকৈ আকৌ বইল দালি বনাই ল'বলগীয়া হয় বইল দালি ব খালে আমাৰ পেটৰ কাৰণেও ভাল আৰু মই মচলা টচলা খোৱাটো ইমান ভাল নহয় গৰমৰ প্ৰভাৱ পৰে পেটতো গৰম উঠে তেতিয়া মানে আমাৰ পেটৰ অকণমান গণ্ডগোল হয় সেইটো কাৰণে আমি বইল দালি এক্সট্ৰাকৈ বনাই লোৱা হয় আৰু খোৱা হয়